নলবাৰী জিলাত শিক্ষাৰ কথা ক'লে নলবাৰী জিলাৰ নলবাৰী কলেজখনৰ কথাই প্ৰথমতে মনলৈ আহে আমি সৰুৰ পৰাই নলবাৰী কলেজৰ কথা শুনি আহিছিলোঁ আগৰ পৰাই এইখন কলেজত শিক্ষা ব্যৱস্থা ভাল যিহেতু আৰু আজিকালি বেছি উন্নত হৈছে আৰু নতুনকৈ যিখন আমাৰ নলবাৰীত নলবাৰীৰ ক মেডিকেল কলেজখন হ'ল তাৰ কাৰণেও ৰাস্তা ঘাটবিলাকো বহুত ভাল হৈছে আৰু বহুত নিবনুৱা ল'ৰা ছোৱালীয়ে তাত মানে কাম কৰাৰ সংস্থাপন কৰাৰ নতুন বহুত নিবনুৱা ল'ৰা ছোৱালীৰ সংস্থাপন হৈছে আৰু যিহেতু এতিয়া বহুত প্ৰাইভেট ছেক্টৰত বহুত জুনিয়ৰ কলেজবিলাক এতিয়া নতুনকৈ বনোৱা হৈছে সেই কাৰণে যিবিলাক আমাৰ হাই ছেকেণ্ডাৰী লেভেলৰ বা ক্লাছ টেনটো টুৱেলভ লেভেলৰ যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিয়ে শিক্ষা লাভ কৰাত বহুত সুবিধা পাইছে